হেল্ল' অ ভাল ভাল কি কৰি আছ ডিম্পুৰ ভিডিঅ' চালি নাই

তাৰ বাৰ্ডেত দেখোন বেয়া কেক চেক কাটিলে কিন্তু বেয়া বস্তু দিছে তাক তই চোৱা নাই নেকি কালিৰটো অ হেভি পইচা কিন্তু তাৰ ও থাৰখন ও গম পাইছোঁ কি কৰিব আৰু বেছি পইচা হ'ল তাৰ বেছি দামী গাড়ী ল'ব

ও কৈছে ও ও ও চাইছোঁ মই থাৰখান কন্দা কতা তাৰ দুখ বোলে থাৰখান বেচাৰ দিনা কালি কিন্তু কালি পূৰা বেলেগ বেলেগ বস্তু লগাব বোলে কালি বাৰ্ডেটো কি সব ইউটিউবাৰ মাতিছে সব ইউটিউবাৰবিলাক আহিছে আহি পেলাই বোধহয় পূৰা এটা চেলিব্ৰেশ্যন কি এই আহোমৰ সেই তৰোৱাল থাকে সেই দি কেক কাটিছে ও তাৰ বাৰ্ডেত এইবাৰ এইবাৰ বোলে আছে চায়েই আছোঁ ওম সি কেদাৰনাথ যাব নহয় দুদিন পিছত কেদাৰনাথ গেলি চাবি আৰু তাৰ ভিডিঅ' চাবি চিৰিচটো ভালকৈ চাবি ডাঙৰ ইউটিউবাৰ হ'ল দে হ'ব দে